কওক আছো আছো আছো কওকচোন দোকান খুলিছোঁ অঁ কি খাব গাখীৰ চাহ নে আপুনি কি খায় গাখীৰ খায় গাখীৰ চাহ খায়নে লাল চাহ খায় আৰু গাখীৰ চাহ আমি ইয়াত আমাৰ ইয়াততো পঁচিছ টকাই লৈ আছো লাল চাহ পোন্ধৰ টকা

ইচপেচিয়েল গাখীৰ চাহটো আপোনাৰ ত্ৰিছ টকা হ'ব অঁ হেৰি ছাৰ আপুনি বিনা চেনী খাব অঁ বিনা চেনী নে আচ্ছা আচ্ছা আচ্ছা হ'ব হ'ব ঠিক আছে আছে আছে আপুনি কোনটো খায় আপুনি কেনেকুৱা মিঠাই খায় ক'ব পাৰে পাব সেইটো পাব পাব নহয় আকৌ এটা কথা থাকে এতিয়া যিটো আমি ত্ৰিছ টকা চাহটো নহয় জানো ত্ৰিছ টকাৰ চাহটো আপোনাকতো মই পঁচিছ টকাতহে মিলাব পাৰিম কি কাৰণে ডেইলী ধৰি লওক বস্তুৰ দামো বাঢ়িছে ন গাখীৰ দামো বাঢ়িছে ধৰি লওক কিবা দাম বাঢ়িছে এইবোৰ পাবলগীয়া আজিকালি গাখীৰ কমি গৈছে যে সেইটো অঁ এক নম্বৰ পাব আপুনি হয় হয় হয় হয় গ গাখীৰটো মানে এতিয়া আজিকালিটো নাপাব আপুনি গৰু গাখীৰ বুলি কওঁ আমি কিন্তু জাৰ্চী গৰুৰ গাখীৰেই হয় ইভাগে নাপাব আপুনি কিন্তু কিন্তু এই অঁ অঁ কি কিন্তু আপোনাৰ আম আমাৰ ভেজাল গাখীৰ নাই আৰু হ'ব হ'ব হ'ব পাৰিব নিশ্চয় পাৰিব কিয় নোৱাৰিব কিমান লাগিব হয় হয় হয় এনেই কিমান কিমান কাপ লাগিব আচ্ছা আচ্ছা হ'ব আপুনি পূৰা মোৰপৰা অ'ফাৰ পাই যাব আপুনি দেই একদম ৰেহাই মূল্যত দি দিম হে আপোনাক বিছ টকাকৈ দি দিম গাখীৰ চাহত বিছ টকা দি দিম আপোনাক মই আপোনাকতো এতিয়া ধৰি লওক হেৰি পঁচিছ টকাকৈ লৈ আছো নহয় জানো বিছ বিছ টকাকৈ পাই যাব দোকান আমাৰ ৰাতিপুৱাই পাই যাব আপুনি তিনিটা বজাৰপৰা আমাৰ হেৰি লাগি যায় চাৰিটা বজাৰমান হৈয়ে যায় আৰু খাবপৰা মানুহ মানুহ লাগি যায়তো আচ্ছা আচ্ছা হ'ব হ'ব আপোনাক ক'ত ক'ত অফিচত দিব লাগিব নে ঘৰত দিব হ'ব হ'ব হ'ব ধন্যবাদ হ'ব ধন্যবাদ ধন্যবাদ